ৰাষ্ট্ৰসংঘৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন সুৰক্ষা অৰ্থনৈতিক উন্নয়ন সামাজিক অগ্ৰগতি মানৱ অধিকাৰ আৰু বিশ্ব শান্তিৰ বাবে কাম কৰা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ঊনৈছশ পঞ্চল্লিছ চনত ৰাষ্ট্ৰংঘ প্ৰতিষ্ঠা কৰা হয় ই ইয়াৰ পূৰ্বসূৰী জাতি সংঘ স্থান দখল কৰে ৰাষ্ট্ৰসংঘ আঁচনিসমূহ কাৰ্য কৰি কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে